অলক ৰয় নেকি অঁ মই তোমালোকৰ স্কুলৰ পৰা কৈ আছিলো অঁ মানে তুমি ইমান দিন স্কুল অহা নাই তোমাৰ এটেনডেন্স শ্বিটখন চালো মই বহুত দিন এবচেন্ট আছে গতিকে তুমি স্কুল কিয় অহা নাই ইমান দিন

অঁ তোমাৰ প্ৰায় এসপ্তাহে খতি তুমি এখন এপ্লিকেশ্যন দিব লাগে তুমি স্কুলত আহি পেলাই আমাক এখন জমা দিবাহি নহ'লে মানে আমি গম নাপাওঁ ন' ষ্টুডেন্ট ইমান দিন নাইকিয়া এতিয়া এনেকৈ হ'লে তোমাৰ এনচি ডিচি লাগি যাব আৰু ক্লাছবোৰো ধুনীয়াকৈ হৈ আছে আৰু পৰীক্ষা ওচৰ চাপিছে গতিকে ইমান স্কুল খতি কৰাটো ভাল কথা নহয় মই তোমাৰ পেৰেন্টচলৈ ফোন কৰিম ভাবিছিলো কিন্তু মানে তোমালৈ ডাইৰেক্ট ফোন কৰিলো হয় গোটেইখিনি তুমি লৈ আহিবা আৰু মেডিকেল চাৰ্টিফিকেটখন লগত আনিবা খালি কাৰণ সেইখিনি জমা দিব লাগিব অঁ গতিকে তুমি তুমি কেতিয়াকৈ আহিবা স্কুল আজি আজিৰ সৈতে তোমাৰ এসপ্তাহ হ'ল তোমালোকৰ টিচাৰেও মোক কৈছেহি যে ফোন কৰিবলৈ তুমি এসপ্তাহ হ'ল অহা নাইকিয়া একো কাকো খবৰ দিয়া নাই অঁ ঠিক আছে তেনেহ'লে তুমি দৰ্খাস্তখনৰ সৈতে মেডিকেল চাৰ্টিফিকেটখন লৈ আহিবা আৰু নেক্সট টাইমৰ পৰা খতি নকৰিবা দেই